এইয়া আছোঁ বহুত দিনৰ মূৰত আপোনাক লগ পাইছোঁ

হেৰি নহয় এইবাৰ মই বাহিৰৰ পৰা অসমলৈ যাবলৈ বিচাৰিছোঁ মাজুলী মাজুলীত বুলি ৰাস হয় তেতিয়া যাম বুলি আছোঁ ভাবিছোঁ মই পৰিয়ালটোৱে যাম বুলি ভাবিছোঁ

গোটেইকেইটো যাম বোলো এইবাৰ মাজুলীলৈ হেৰি নহয় কি ৰাসলৈ গ'লে তাতো বাৰু সুবিধা পামনে থাকা মেলা

আপুনি হেৰি কৰিবচোন ভাড়া ৰুম এটা বুকিং কৰিবচোন ভাল ৰুম এটা বুকিং কৰিবচোন

থকা মেলা অঁ পইচালৈ চিন্তা নকৰোঁ মই পইচা পঠিয়াই থাকিম আগতীয়াকৈ দিম

অঁ অঁ অঁ মাজুলীৰ সত্ৰকেইখনো চাম বুলি ভাবিছোঁ আগতীয়াকৈ যাম তাত হেনো বোলে পালনাম হয় ৰাসৰ আগত

আমি পাঁচ দছ দিনমান থকাকৈ যাম আপুনি কথাটো ভালকৈ পাতিব ভাড়াঘৰৰ মালিকৰ লগত অঁ অঁ পইচা দিম বাৰু পইচাৰ কাৰণে চিন্তা কৰিব নালাগে মই পইচা পঠিয়াই আছোঁ হেৰি নহয় এই কোৱা কোৱা শুনিছোঁ আপুনি বোলে এনেকৈ অতিথিবিলাকক ফুৰা চকাত সহায় কৰে মই তেতিয়াহ'লে হেৰি ট্ৰেইনৰ পৰা নামি আপুনি মোক নিবহিনে মই গাড়ী বুকিং কৰিব লাগিব ঠিক আছে তেতিয়াহ'লে আপোনাক দায়িত্বটো দিলোঁ আৰু মই সময়ত কলহে কৰিম হ'ব এতিয়া ৰাখোঁ